হেল্ল' ৰূপম দা অ আপোনাক মই ধন্যবাদ জনাবলৈ ফোন কৰিলোঁ দেই আপুনি যে সিদিনা মোক ইমান ৰাতিখন অকণো অসুবিধা বা কোনো সমস্যা নোহোৱাকৈ ঘৰত থৈ আহিলেগৈ আপোনাৰ মানৱতাক সন্মান জনাইছোঁ ধন্যবাদ দেই অ আগলৈয়ো আপোনাক এনেদৰে ৰাতি ক'ৰবালৈ গ'লে আপোনাকে আপোনাৰ সহায় ল'ম দেই মই ধন্যবাদ ধন্যবাদ